অ অ' ভাইটি তোমাৰ ঘৰ পানীগাঁৱতনি বাৰু অ এই যে ঘৰে ঘৰে যে মাছ দি ফুৰিছিলা হয় নহয় বাৰু ভাইটিজন এ মই বৰমূৰীয়া তিনিআলিৰ পৰা কৈছিলোঁ অ অ আমাৰ ইয়াত দিয়াহি হেৰি নহয় তোমাৰ ওচৰত কাঠ মাছ পোৱা যায়নি বাৰু যেনে গৰৈ বা

এনে শ'ল মাছৰ দামটো কেনেকুৱা বাৰু ও ডাঙৰ শ'ল পোৱা যাবনে তাকে এনেই হয় এনে বিচাৰিলেতো পোৱা যাব ন' ডাঙৰ শ'লটো অ মোক মানে মাছ দুই কেজিমান লাগিছিলে সকাম এভাগ পাতিবৰ কাৰণে তুমি অহা শনিবাৰমানে এই দুই কেজিমান মাছ পুৱা আঠমান বজাত দি থৈ যাব পাৰিবানি বাৰু

আঠটা মান বজাত অ মাছটো অলপ ডাঙৰ ভাল আনিবা আৰু অ তেনেকুৱা অলপ ডাঙৰ আনিবা সুবিধা হোৱাকৈ আৰু ধৰা অলপ জীয়া আনিবা অ ঠিক আছে তেনেহ'লে তুমি দিবা অ হ'ব দিয়া